হয় আপুনি কোনে অঁ হয় হয় কওকচোন কোনে কোনে কৈছে হয় হয় হয় হয় হয় আমাৰ স্কুলখনৰ বিষয়েতো আপুনি জানিব লাগে কাৰণ আমাৰ স্কুলখনৰ শিক্ষা পদ্ধতিটো বহুত ভাল বুলি আমি নিজেই ক'ব পাৰোঁ মানে আমাৰ স্কুলৰ খেলা ধূলাই হওক পঢ়া পদ্ধতিয়ে হওক আমাৰ টিচাৰসকল সকলো ষ্টুডেণ্টৰ প্ৰতি বহুত মানে কেয়াৰফুল সেইকাৰণে আমি ভাবিছোঁ যে

হয় আপোনাৰ ছোৱালীজনীৰ বয়স কেনে কিমান হ'ব অঁ অঁ আপুনি এটা কাম কৰিব আপুনি আমাৰ স্কুললৈ আহক স্কুললৈ আহি পেলাই সকলো মানে গম পাব এখন ফৰ্ম থাকিব তাত ফিল আপ কৰিব আৰু চব ওচৰলৈ আহিব আহি তাতে আলোচনা হ'ব আহি চাওকওচন বাৰু স্কুলখনলৈ

হয় হয় হয় হয় হয় হয় আহিব